অসম পৰ্যটকসকলৰ কাৰণে খুবেই ভাল কিন্তু যদি মই আমাৰ ইয়াত প্ৰত্যাহ্বান কিছুমান কথা কওঁ তেন্তে ইয়াত খুবেই বেছি কথাকেইষাৰমান ওলাব যদি এনেকৈ মই কওঁ পৰিবহনৰ ওপৰত পৰিবহন ইয়াত খুব ভাল নহয় কিছু কষ্ট হয় ইয়াত যেনেকৈ আমাৰ ইয়াত মেট্ৰ' যোনটো মানে এডভাঞ্চ ছিষ্টেম মেট্ৰ' থাকে সেইটো ইয়াত উপলব্ধ নাই আৰু সেইটো ম'ডৰ ট্ৰাঞ্চপৰ্টেশ্য়ন আমাৰ ইয়াত প প্ৰত্যেক টাইমত নাই তো আমি যদি সেই পৰাপক্ষত চাওঁ বাকী ডাঙৰ ডাঙৰ এনেকুৱা জেগাবিলাক যেনেকৈ মই ক'লোঁ মুম্বাই হৈ গ'ল আমাৰ হৈ গ'ল দিল্লী সেনেকুৱা টাইপৰ জেগাতকৈ আমাৰ অসমটো খুবেই ডেভেলপ নহয় যদি আমি পৰাপক্ষত চাওঁ আৰু যদি মই বতৰ কথা কওঁ বতৰটো ইমানটা বেয়া বুলি মই নকওঁ বাকীকেইটাতকৈ বাট লাহে লাহে এতিয়া যেনেকৈ টাইম হৈ গৈ আছে সেনেকৈ আমাৰ বায়ুমণ্ডলটো লাহে লাহে বেয়া হৈ গৈ আছে মানুহে গছ গছনি কটাৰ পিছত তাতে ঘৰ বনায় ঘৰ বনাবৰ কাৰণে চবকেইটা গছ গছনি কটা হয় সেইটো কাৰণে বায়ুমণ্ডলটো অলপমান অলপমানককৈ বেয়া হৈ গৈ আছে আৰু সেইটো কাৰণে আমাৰ যোনটো নেক্সট জেনেৰেশ্য়ন হ'ব ফিউচাৰ জেনেৰেশ্য়ন সেইটো সেইকেইটা ভূগিব লাগিব যোনটো কাৰণে আমি হয়তো অলপমান বা বায়ুমণ্ডলটো আৰু আমাৰ পৰিৱৰ্তন নেচাৰটো বচাব লাগে আৰু যদি কওঁ আমাৰ বাসস্থানটো আমাৰ ইয়াত যেনেকৈ থকা জেগাকেইটা হ'ব সেইকেইটা আমাৰ ইয়াত অলপমান হাইজিনৰ অলপমান প্ৰব্লেম আছে চাফা আৰু লেতেৰা বিষয়ে মানুহে অলপমান ইয়াত অলপমান ভেদভাৱ কৰে সেইকাৰণে মানুহে খুব ভাল পায় বুলিতো মই ক'ব নোৱাৰোঁ কিন্তু খুবেই বেয়াও নহয়